হেল্ল' মনোজ এই নগাঁও নহৰু নেহেৰুবালি ফিল্ডত এই খগেন মহন্তৰ মৃত্যু বাৰ্ষিকী পাতিছে নহয় যাবি নেকি তালৈ অঁ এটা কাম কৰিবি লগৰ হেৰিয়াক লগ ধৰিবি এই অবিনাশ দা তাৰপৰা এই মৃদুল অঁ নিৰ্মালিহঁতকো লগ ধৰিবি একেলগে যাব পাৰিম আমি এই আই এচ বি টিৰ পৰা নুঠোঁ দে আমি খানাপাৰাৰ পৰা উঠিম তাৰপৰা নগাঁৱলৈ যাবলৈ সুবিধা হয় গাড়ীবিলাক ট্ৰেভেলাৰত উঠি যাম আৰু নেহেৰুবালি ফিল্ডৰ ওচৰত আমি নামি দিম আৰু প্ৰগ্ৰেমটো চাই ৰাতিলৈ আমি আকৌ ঘূৰি আহিব পাৰিম অঁ ইয়াৰ পৰা আমি অঁ হয়টো প্ৰগ্ৰেমটো চাই পেলাই আমি তাত থাকি দিম থাকি পেলাই পিছদিনাখন গুচি আহিম ইয়াৰ পৰা আমি অলপ সোনকালে ওলাই দিম

হয় নিকি অঁ অঁ ধৰিব পাৰিবি একো নহয় একেলগে বহুত কেইজন গ'লে ভাল হ'ব অঁ আই এচ বি টিৰ পৰা গাড়ীবিলাক মানে বহুত দেৰি লগাই দিয়ে যে সেই তাৰপৰা আমি ট্ৰেভেলাৰত যাম আমি না না জালুকবাৰীৰ পৰা খানাপাৰালৈকে গুচি যাম মেজিকত তাৰপৰা খানাপাৰাৰ পৰা ট্ৰেভেলাৰত যামগৈ

ৰাতিপুৱা আমি ইয়াৰ পৰা আঠটামান বজাত ওলাম আঠটা বজাতে জালুকবাৰীৰ পৰা উঠি দিম তাৰপৰা তাত গৈ নটা মান বজাত খানাপাৰা ওচৰ পাই যাম খানাপৰাৰ পৰা আমি নাই কমেও দুঘণ্টাৰ ভিতৰত নগাঁও পাই যামগৈ অঁ অঁ মাতি দিবি ভাল হ'ব আৰু ঠিক আছে তেন্তে আমি পিছত কথা পাতি ল'ম ফোন কৰি